হয় আমাৰ বিদ্যালয়ত পুথিভঁৰাল আছিলে পুথিভঁৰালটো আচলতে এখন বিদ্যালয় বা এখন কলেজৰ বহুত বেছি মূল্যৱান সম্পদ আৰু মই শৈশৱত বহুত বহু কিতাপ পঢ়িছোঁ যেনেকৈ মই শৈশৱত পঢ়া কিতাপ তিনিটি মেকুৰীৰ পোৱালি পৰুৱা খিচিৰি আপোনাৰ দৈনন্দিক জীৱ আপোনাৰ আইতা আৰু নাতি ল'ৰা সাধু বহু কিতাপ মই শৈশৱত পঢ়ি থোৱা আছে বা মই বেলেগকো বেলেগতো বেলেগকো বুজাওঁ বেলেগকো বুজাওঁ যে কি কিতাপ পঢ়িলে আমাৰ কিমান মনোবল গ্ৰউথ হয় আৰু কিতাপ পঢ়াটো কিমান কিমান ইম্পৰ্টেণ্ট হয় আমাৰ লাইফত ডে টু ডে লাইফত শৌশৱত শৈশৱত পঢ়ি অহা শৈশৱত পঢ়ি অহা কিতাপে আমাক বহুত বেছি জীৱনত বহুত বেছি জ্ঞান দিয়ে যোনখিনি জ্ঞানেৰে আমি আচলতে জীৱনটো জীৱন যাপন কৰাৰ কৰোঁ